হেল্ল'

হেল্ল' মিছো ফ্লিলিপকাৰ্টৰ ডেলিভাৰী দাদাজন হয় নাই বাৰু অঁ এই মানে মোৰ মানে পাৰ্চেল এটা আহিছিলে আজি তিনিদিনৰ আগত এই পাৰ্চেলটো মানে এই জোতা এযোৰ আহিছিলে মানে ৰেড টেপৰ মানে জোতাযোৰ মোৰ কালাৰটো আৰু ছাইজটো দুয়োটাই মানে মই দিয়া মানে বেলেগ এটা হেৰি আহি গ'ল মই কালাৰটো দিছিলোঁ ব্লেক কালাৰ আহিলে ব্লু কালাৰ আৰু ছাইজটো দিছিলোঁ দহ নম্বৰ আহিলে আঠ নম্বৰ এতিয়া মানে মই সেইযোৰ ৰিটাৰ্ণ কৰিব লগা আছিলে এইযোৰ এতিয়া মানে অঁ এইযোৰ ৰিটাৰ্ণ কৰিবলগীয়া আছিলে এই এতিয়া পইচাটো মানে এ টি এমত সোমাবনে নে গিফ্ট কাৰ্ডত ফ্লিপকাৰ্টত সোমাব নে কেছ দিব এ টি এমত সোমাব ন এইটো এ টি এম নাম্বাৰ দিব লাগিব ন অঁ তেনেকৈ ল'ব লাগিব ন অঁ আচ্ছা আৰু হেৰি আৰু জোতাযোৰ হেৰি মানে হেৰিটো আহিব নহ'লে আকৌ ৰিটাৰ্ণ কৰি দিম কাইলৈ বা পৰহিলৈ নিব পাৰিব নাই অঁ অঁ কাইলৈ বা অঁ কাইলৈ পিছবেলামানেকৈ লৈ যাব তেতিয়া ঠিক আছে হ'ব দিয়ক অঁ